অঁ কওক এই আছোৱে আপুনি অঁ এই গাঁৱৰে বিয়াখন নহয় জানো অঁ মাতিছে মাতিছে আপোনালোকক অঁ মইয়ো নাই তাকে ভাবিছোঁ অঁ যাব নেকি বিশাললৈ মইয়ো ভাবি আছিলোঁ যাম বুলি অঁ আহিব আহিব তেতিয়া আপুনি ওলাই থাকিব মই সেইফালেদি একেলগতে গুচি যাম